মোৰ প্ৰিয় মাছ হ'ল বিলৰ মাছ যেনে পুঠি কাৱৈ গৰৈ মাগুৰ শিঙি এইবিলাক মাছ খুবেই ভাল পাওঁ খায় আৰু বেছি ফিচাৰীৰ মাছো ভাল পাওঁ বাৰু ভাল নোপোৱাও নহয় যেনেকে ৰৌ বাহু এইবিলাকো ভাল লাগে খায় নদীৰ মাছবিলাকো ভাল লাগে ডাঙৰ ডাঙৰ বৰালি মাছ চিতল মাছ আৰি মাছ খুবেই ভাল লাগে খায় মাছ সদায় আমি টেঙাৰেই প্ৰায় খাওঁ বনায় কাৱৈ মাছ মাগুৰ মাছ শিঙি মাছ এইবিলাক মাছ মই প্ৰায় টেঙা দিয়েই বনাওঁ শিঙি মাছ কেতিয়াবা মাগুৰ শিঙি মই নৰসিংহ ভেদাইলতা মানিমুনি সেয়া দিয়ো বনাওঁ আৰু গৰৈ মাছৰ মই প্ৰায় পিটিকা বনাওঁ পুৰি লৈ অকণমান ধনিয়া পাত পিঁয়াজ জলকীয়া এনেকে কুটি লৈ পেলাই সানি দিওঁ পুৰি লৈ পেলাই সেয়াও খুবেই ভাল লাগে খাই ভাতৰ লগত নতুবা কেতিয়াবা মান ধনিয়াৰ সৈতে মান ধনিয়া নহৰু আদা জলকীয়া নিমখ অকমান পটাত বটি লৈ সেই পোৰা গৰৈ মাছেৰে পিটিকি খালেও খুব ধুনীয়া লাগে খায় কাৱৈ মাছৰ জোল শাকেৰেও ভাল লাগে খায় যেনে খুতৰা শাক ভতুৱা শাক পালেং শাক বাবৰি শাক এয়াৰো ভাল লাগে মাছৰ আঞ্জা খুবেই ধুনীয়া